কাৰণ গ্ৰাম্য অৰ্থনীতিত পশুপালনৰ ভূমিকা অতি গুৰুত্ব কাৰণ আমাৰ এতিয়াও

গৰু ছাগলী গাহৰি আদি বিভিন্ন পশুপালন কৰি ইয়াৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিত বৃহত ভালকে সাধন কৰি আছে আৰু গ্ৰাম্য অৰ্থনীত পশুপালনৰ এটা ডাঙৰ ভূমিকা আছে কাৰণ গৰু হওক ছাগলী হওক গাহৰি হওক ইয়াৰ গাখীৰ গাখীৰ উৎপাদন কৰি দুগ্ধ সামগ্ৰী তৈয়াৰ কৰি গ্ৰাম্য় অৰ্থ উন্নয়ন নিয়ন্ত্রণ কৰিব পাৰে ছাগলী পুহি ছাগলী গাখীৰ বা মাংস বিক্ৰী কৰি গাঁৱৰ অৰ্থনীতি উন্নয়ন কৰিব পাৰে আৰু গাহৰি মাংস বা গাহৰি পোৱালি বিক্ৰী কৰিও গ্ৰাম্য অৰ্থনীতি উন্নয়ন কৰিব পাৰে সেইকাৰণে গ্ৰাম্য অৰ্থনীতিত পশুপালনৰ বৃহৎ এটাৰ ভূমিকা আছে